হেল্ল' আপুনি প্ৰাগ নিউজৰ ৰিপৰ্টাৰ যাদৱ দহোটীয়া নহয় জানো হয় মই চিন্ময় গগৈয়ে কৈছিলোঁ পেছাত এজন মাছমৰীয়া সৰু সুৰা তাকেই মাছ মাৰি মই ডেইলি বজাৰত হোলছেলত বিক্ৰী কৰোঁ অঁ মোৰ ঘৰ তিনিচুকীয়াৰ গেলাপুখুৰীত আমি দীপৰ বিললৈ যোৱাৰ ট্ৰিপ এটাৰ কথা চিন্তা কৰিছিলোঁ হয় আপোনাক তাকেই লাইভ ৰিপ'ৰ্ট লাইভ ফুটেজ এটা লাগিছিলে অঁ মানে তাৰেই এটা লাইভৰ এটা মানে মিডিয়া কভাৰেজ এটাও লাগে তাৰ তাৰ মানে আপোনাৰ মাইক সাংবাদিক মাধ্যমৰ এটা মানে অঁ এটেনশ্যনো লাগে তাত অঁ গতিকে বিচাৰিছিলোঁ যে আপুনিও আমাৰ লগত যোৱাটো পিছে আপোনাৰ ঘৰ ক'ত বাৰু জানিব পাৰিম নেকি আমগুৰিত ঠিক আছে মই এইফালৰ পৰা তেনেহ'লে গাড়ী চাড়ী লৈ যাব লাগিব আমি এজুম মানুহ যাম মাছ মাৰিবলৈ যিহেতু এইবাৰ মাঘৰ বিহুত আমাৰ গাঁৱতে এটা ডাঙৰ ভোজ পাতিম বুলি ভাবিছোঁ সেই ভোজতে মানে মাছখিনি অঁ লাগি যিহেতু লাগিব যিহেতু ব্যৱহাৰ হ'ব গতিকে সেইখিনিকে মাৰিবলৈ আমি ইয়াৰ পৰা এটা মাছমৰীয়াৰ এটা দল যাম বুলি ভাবিছোঁ পিছে আপুনি আমগুৰি কোনডোখৰত থাকে আপোনাক তাৰ পৰা পিক আপ কৰিম বাৰু ইয়াৰ পৰা গাড়ী গোড়া লৈ ওলাম ভালদৰে

হয় আপোনাৰ নামটো আকৌ এবাৰ কি ক'লে যে যাদৱ দহোটীয়া হয় যাদৱ দহোটীয়া তেনেহ'লে ঠিক আছে আপোনাক মই তাৰ পৰাই পিক আপ কৰি লৈ যাম হয় এ আজি বৰ্তমান ঊনৈছ তাৰিখ ন মাৰ্চৰ তেনেহ'লে আমি তেইছ তাৰিখে ওলাম হয় তেইছ মাৰ্চ

আপুনি আমি ইয়াৰ পৰা যদি ৰাতিপুৱা চাৰে পাঁচটা বজাত ওলাওঁ তেনেহ'লে গুৱাহাটী পাবলৈ আপোনাৰ বা দুপৰীয়া এটামান বাজিব এটাৰ পৰা দুটামান বজাত আপুনি সেইটো টাইমতে অঁ তিনিআলিৰ দোকানৰ ওচৰত ৰৈ থাকিব আমি তাত তাতেই লগ পাম তাৰ পৰা দীপৰ বিললৈ যাম নাই আমাৰ ব্যক্তিগত গাড়ী নাই আমি ভাৰা কৰি লৈ যাম এইফালৰ পৰা এজুম মানুহে কালেক্টিভলি একেলগে মানে পইচা আমি উঠাইছোঁ সেই পইচাখিনিৰে এখন ভাৰা লৈছোঁ ডাঙৰ বাছ এখন ঠিক আছে তেন্তে কলটো কৰাৰ বাবে ধন্যবাদ